অসমীয়া ভাষাটো সংস্কৃত বা ইংৰাজীৰ দৰে আন ভাষাৰ দ্বাৰা প্ৰভাৱিত হৈছে ইয়াৰ কাৰণ হৈছে গোলকীকৰণ গোলকীকৰণৰ ফলতে বৰ্তমান পৃথিৱীৰ

বৰ্তমান যিহেতু গোলকীকৰণৰ এক যি সৃষ্টি সেইবাবে

বিভিন্ন ধৰণৰ ৰেষ্টুৰেণ্টৰ সামগ্ৰী আৰু যি সমূহ ৰেষ্টুৰেণ্টত বনোৱা হয় খাদ্য সেইসমূহ বাহিৰৰ দেশৰ থাকে অৰ্থাৎ ই

যাৰ আমাৰ অসমীয়াৰ কোনো পৰিভাষা পৰিভাষিক ৰূপ জীৱনৰ সেয়েহে আমি বেলেগ ভাষা ব্যৱহাৰ কৰিব লগা হয় যেনেদৰে আছে অৰ্থাৎ তেনেদৰে আমি গ্ৰহণ কৰিব লগা হয় তেনে তেনেদৰেও বহুত শব্দ আমাৰ মাজত আমাৰ অসমীয়া